এজন নৃত্যশিল্পীয়ে তেওঁৰ নৃত্যৰ কলাখিনি বহুত ধৰণে প্ৰদৰ্শন কৰিব পাৰে তাৰে এটা মাধ্যম হৈছে সামাজিক মাধ্যম সামাজিক মাধ্যমত বহুত ধৰণৰ প্লেটফৰ্ম থাকে যেনেকৈ ইউটিউব ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজ ইত্যাদি এইবোৰত এজন নৃত্যশিল্পীয়ে তেওঁৰ নৃত্যৰ ভিডিঅ' আপলোড কৰিব পাৰে আৰু এই প্লেটফৰ্মৰ যোগেদি তেওঁ লাইক ভিউজ কমেণ্ট পপুলাৰিটি এইবিলাক পায় আৰু ইয়াৰ জৰিয়তে এজন নৃত্যশিল্পীৰ কেৰিয়াৰৰ বহুত সহায় হয় আৰু এই সামাজিক মাধ্যমত কিছুমান ভাল নৃত্য আৰু কিছুমান বেয়া নৃত্যও প্ৰদৰ্শন কৰে তাৰে ভিতৰত আমি যিমান পাৰোঁ ভাল নৃত্যবোৰ চাই ভাল পাওঁ বা আনন্দ লাভ কৰোঁ ইয়াৰ এই নৃত্যৰ ভিডিঅ'ত যদি কোনোবাই আমাক ভালকে কয় বা ভালকে কমেণ্ট এজন ব্যক্তিক বহুত সুখী কৰিব পাৰে বা ভাল লগাব পাৰে আৰু এই নৃত্যৰ জৰিয়তে এজন মানুহৰ শৰীৰ সুস্থ হৈ থাকে আৰু ফ্লেক্সিবিলিটিও ঠিকে থাকে বেমাৰ আজাৰৰ পৰা বহুত ধৰণৰ কমে তাৰোপৰি এই মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমত নৃত্যৰ ভিডিঅ' প্ৰদৰ্শন কৰাৰ জৰিয়তে উপাৰ্জনো কৰা হয় আৰু লগতে সামাজিক মাধ্যমত নিজৰ নৃত্যৰ ভিডিঅ' প্ৰদৰ্শন কৰিলে বহু দূৰৰ পৰা মানুহে উপভোগ কৰিব পাৰে আৰু নিজৰ নৃত্যৰ প্ৰতিভাখিনি দেশ নিজৰ নৃত্যৰ প্ৰতিভাখিনিয়ে পৃথিৱীৰ চাৰিওপিনে বিয়পিব পাৰে আৰু ইয়াৰ ফলত সেই ব্যক্তিজনৰ বহুত পপুলাৰিটি হয় আৰু ইয়াৰ দ্বাৰা নিজৰ ভৱিষ্যতৰ কেৰিয়াৰ সেইটো গঠনত বহু ধৰণৰ সহায় হয় সামাজিক মাধ্যমত বহুতে কিছুমান অশ্লীল ভিডিঅ' অশ্লীল নৃত্যৰ ভিডিঅ' প্ৰদৰ্শন কৰে যিবিলাক কৰি কৰাতো আচলতে ভাল নহয় বা কৰিব নালাগে আৰু আমি যিমান পাৰোঁ সামাজিক মাধ্যমত যিবোৰ ভিডিঅ' আপলোড কৰা যায় বা যিবোৰ ডেন্সৰ ভিডিঅ' আপলোড কৰা যায় এইবোৰ কৰিবলৈ ট্ৰাই কৰিব লাগে তাতকে অশ্লীল ভিডিঅ'বোৰ প্ৰদৰ্শন কৰাটো ভাল নহয় কাৰণ সামাজিক মাধ্যমত বহু ধৰণৰ ব্যক্তিয়ে চাই ডাঙৰ সৰু বা বিভিন্ন ধৰণৰ আৰু এইবিলাকৰ পৰাও মানুহে গুৰুত্ব দিব লাগে আৰু নৃত্যৰ ভিডিঅ' এটা প্ৰদৰ্শন কৰিলে সেইটোত মানুহে কিছুমান ভাল কমেণ্টটো দিয়ে আৰু কিছুমান বেয়া কমেণ্টটো দিয়ে গতিকে আমি ভাল কমেণ্টখিনিৰ পৰা আনন্দ লাভ কৰোঁ আৰু বেয়া কমেণ্টখিনিৰ পৰা শিকিব পাৰোঁ যে আমাৰ কোনটো ভুল হৈছে বা কোনটো কি হৈছে এই সামাজিক মাধ্যমৰ যোগেদি বৰ্তমান বহুত সহায় লাভ কৰিব পাৰে কাৰণ নিজৰ নৃত্যৰ ভিডিঅ'টোত যদি সামাজিক মাধ্যমত এবাৰ ভাইৰেল হয় তেনেদৰে ব্যিত্তিয়ে বহুত অপৰচুনিটি পায় বিভিন্ন ধৰণৰ ৰিয়েলিটি শ্ব'ত জইন কৰিব বা বিভিন্ন ধৰণৰ সুযোগ লাভ কৰিবৰ কাৰণে আৰু ইয়াৰ পৰা ব্যক্তিয়ে বহুত বহুত শিকিব পাৰে আমি কেৱল নিজৰ ভিডিঅ'য়ে নহয় আনৰ নৃত্যৰ ভিডিঅ' চাব পাৰোঁ সেইবোৰৰ ওপৰত কমেণ্ট কৰিব পাৰোঁ যে কোনটো ভুল বা কোনটো ভাল হৈছে সেইবিলাক আৰু এই সামাজিক মাধ্যমৰ যোগেদি কেৱল কমেণ্ট পোৱা পপুলাৰিটি পোৱা ভিউজ পোৱা এইবিলাকে নহয় এজন ব্যক্তিয়ে উপাৰ্জনো কৰিব পাৰে আৰু এই উপাৰ্জনৰ দ্বাৰা তেওঁৰ জীৱনটো সহজ হৈ পৰে

জানিব পাৰে আৰু আপোনাৰ পৰা জানিবলৈও কণ্টেক্ট কৰিব পাৰে তেনেকুৱা আৰু সামাজিক মাধ্যমত নৃত্যৰ ভিডিঅ' এটা ভাল ভিডিঅ' এটা ভাইৰেল হ'লতো বহুত ভাল কথা বাত কেতিয়াবা যদি আপোনাৰ অশ্লীল কিবা নৃত্যৰ এইবিলাক ভাইৰেল হৈ যায় এইটো আপোনাৰ কাৰণে বেয়াও হ'ব পাৰে সামাজিক মাধ্যমৰ ভাল ভাল ছাইডো আছে বেয়া ছাইডো আছে এতিয়া আপুনি যদি কিবা এটা ভাল নৃত্যৰ যোগেদি পপুলাৰ হৈছে ভিউজ পাইছে এইটো আপোনাৰ কাৰণে বহুত ভাল কিন্তু যদিহে আপুনি এটা অশ্লীল ভিডিঅ'ৰ দ্বাৰা সামাজিক মাধ্যমত ফেচবুক পেজ ইনষ্টাগ্ৰাম এইবিলাকত ইউটিউবত এইবিলাকত যদি আপুনি ভাইৰেল হৈছে বা কিবা হৈছে ইয়াৰ দ্বাৰা আপুনি বহুত ক্ষতিও হয় আৰু এইবিলাক আচলতে কৰিবও নালাগে যিমান পাৰে নিজৰ নৃত্যৰ প্ৰতিভাখিনিয়ে দেখুৱাব চেষ্টা কৰিব লাগে আৰু ইয়াৰ দ্বাৰা আনন্দ লাভ কৰিব পাৰে আনন্দ লাভ কৰাৰ লগতে নিজৰ উপাৰ্জন কৰিব পৰাৰ লগতে এটা ভৱিষ্যতৰ বাবে কেৰিয়াৰ এইবিলাক বহু ধৰণৰ সুযোগ সুবিধা লাভ কৰিব পাৰি বৰ্তমান সামাজিক মাধ্যমটো এটা ভাল সামাজিক মাধ্যমটো এটা নৱপ্ৰজন্মৰ বাবে ভাল সুযোগ তেওঁলোকে নিজৰ নৃত্যৰ ভিডিঅ' প্ৰতিভা এইবিলাক প্ৰদৰ্শন কৰিব পাৰে আৰু পৃথিৱীৰ সকলো মানুহকে দেখুৱাব পাৰে আৰু পৃথিৱীৰ সকলো মানুহে এইবিলাক দেখিব পাৰে আপুনি যিমান পাৰে নিজৰ ভাল টেলেণ্ট নৃত্য ভিডিঅ' এইবিলাক প্ৰদৰ্শন কৰিলে

আপোনাক মানুহে চিনি পোৱা হয় আৰু এইজন ব্যক্তিয়ে যে অঁ সেইটো ভিডিঅ' দ্বাৰা পপুলাৰ হৈছে বা এনেকে বহুত নামো পোৱা যায় গতিকে নৃত্যৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰদৰ্শন কৰিলে এনেকৈয়ে মানুহে আগুৱাই যাব পাৰে ইউটিউবৰ পৰা মানুহে ইউটিউবত ভাল নৃত্যৰ ভিডিঅ' প্ৰদৰ্শন কৰিলে এইবিলাক যদি ভাইৰেল হয় বা ভিউজ পায় লাইক পায় কমেণ্ট পায় ইয়াৰ পৰা ব্যক্তিয়ে উপাৰ্জন কৰিব পাৰে আৰু লগতে ফেচবুক পেজৰ পৰা বহুখিনি উপাৰ্জন কৰিব পাৰে আৰু ইনষ্টাগ্ৰামৰ দ্বাৰা আপোনালোকে বহু ধৰণৰ ৰিয়েলিটি শ্ব' তাৰপিছত আপোনাৰ ভৱিষ্যতৰ ভৱিষ্যতৰ ভাল এটা কেৰিয়াৰৰ কাৰণে সুযোগ লাভ কৰিব পাৰে সামাজিক মাধ্যমত প্ৰদৰ্শন দ্বাৰাই এনেকৈয়ে ব্যক্তিয়ে বহু ধৰণৰ সুযোগ পায় আৰু লগতে নিজৰ ভৱিষ্যতো ভাল হয় আৰু লগতে নিজৰ এটা নাম গঢ়ি উঠে ঠিক তেনেদৰে আপোনালোকে যদি সামাজিক মাধ্যমত এইবিলাক প্লেটফৰ্মত যদি কিবা অশ্লীল নৃত্যৰ ভিডিঅ' প্ৰদৰ্শন কৰে ইয়াৰ দ্বাৰা আপুনি বহুত লাজ পাব লগা হয় সেয়াই আৰু সামাজিক মাধ্যমত নিজৰ নিজৰ ভিডিঅ' প্ৰদৰ্শন কৰাটো এটা ভাল কথা ইয়াৰ দ্বাৰা ইয়াৰ দ্বাৰা এজন ব্যক্তিয়ে তেওঁৰ ভৱিষ্যতৰ কেৰিয়াৰটো গঢ়িব পাৰে আৰু আৰু লগতে নৃত্যৰ দ্বাৰা ব্যক্তিৰ শৰীৰটো ভালে থাকে ফ্লেক্সিবল হৈ থাকে বিভিন্ন বেমাৰ আজাৰৰ পৰাও দূৰত থকা দেখা যায় গতিকে নৃত্য কৰাতো এটা ভাল কলা বা টেলেণ্ট বুলিও ক'ব পাৰি আৰু এই নিজৰ টেলেণ্টখিনি সামাজিক মাধ্যমৰ জৰিয়তে ব্যক্তিয়ে প্ৰদৰ্শন কৰিব পাৰে আৰু পৃথিৱীৰ সকলো বহু ধৰণৰ মানুহে এইবিলাক উপভোগ কৰিব পাৰে